আমাৰ স্কুলবিলাকত সম্পদ মানে কি মই চৰকাৰী স্কুলত পঢ়িছোঁ যিহেতু তাতেতো বহুত অভাৱ আছিল আৰু আগৰ দিনততো আৰু অভাৱ আছিল অকল আছিল শিক্ষক শিক্ষয়ত্ৰী বাকীটো শিক্ষক শিক্ষয়ত্ৰী আৰু বেঞ্চ বাকীতো আৰু নাছিলে না তেতিয়া দিনত কম্পিউটাৰ আছিল না আপোনাৰ কি আৰু খেলিবৰ কাৰণে বল এটাও নাছিল এতিয়া ধৰক কি আৰু যেতিয়া আমাৰ উন্নত হৈছে যিহেতু অলপ অলপতো আহিছে আমাৰ গাঁওখনলৈকে হওক চৰকাৰী স্কুলবিলাকৰ লৈকে কিন্তু প্ৰাইভেট স্কুলৰ লগত আমাৰ চৰকাৰী স্কুলেতো কেতিয়াও মানে এতিয়ালৈকেতো পাৰা নাই যে লগ মানে কি আৰু লগা লগে মানে কি আৰু যাবলৈ পৰা নাই এতিয়াও তথাপিও অলপ অলপ হৈছে কিন্তু চহৰত বেছি উন্নত দেখিছোঁ আমাৰ গাঁওবিলাকত বেছি উন্নত হ'লে ভাল অকণমান যদি আমাৰ ল'ৰা ছোৱালীয়ে যদি মানে কি আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি অনলাইন ক্লাছ কৰি এইবোৰ ক্লাছ কৰিব পাৰে তেতিয়া আমাৰ কাৰণে সুবিধা হয় ন' গাঁৱৰ মানুহখিনিয়েতো সবেতো চহৰলৈ যাব নোৱাৰে এইবিলাক ক্লাছ কৰিব বা ডাঞ্চ কৰিব যি ইচ্ছা নহওক যদি নামাৰে ইয়াতে চহৰ গাঁৱৰ স্কুলবিলাকতে এইবোৰ ইণ্টাৰনেটবিলাক বা কিবা এনেকুৱা অনলাইন ক্লাছৰ এনেকুৱা ব্যৱহাৰ ব্যৱহাৰ কি ব্যৱস্থা কৰে তেতিয়া ল'ৰা ছোৱালীৰ কাৰণে ভাল হয় বা গাঁওখনৰো উন্নতি হয় যিমানে মানুহৰ ল'ৰা ছোৱালী ভালকৈ পঢ়িব পাৰিব তেতিয়া গাঁওখনৰো উন্নতি হ'ব বা দুটা এটা মানুহ জানিব পাৰিব ইয়াৰ পৰা বা কি আৰু ল'ৰা ছোৱালীৰ উন্নতি মানে গাঁৱৰ উন্নতি মানে দেশৰ উন্নতি সেইকাৰণে আৰু চৰকাৰী স্কুলবিলাকত অকণমান ভালকৈ সুবিধা দিলে চৰকাৰে অকণমান চকু মেলি চালে আমাৰ কাৰণে ভাল হয় আৰু